সাধাৰণতে অসম হৈছে এনে এখন ৰাজ্য যিখন ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী বা সম্প্ৰদায়ৰ লোকসমূহ বসবাস কৰে আৰু সেই জনগোষ্ঠী বা জনজাতিসমূহৰ নিজস্ব এক সুকীয়া সাংস্কৃতিক পোচাক বা গহনাসমূহ আছে আৰু তেওঁলোকে নিজস্ব সাংস্কৃতিক কাৰ্য্য বা সাংস্কৃতিক উৎসৱ পাৰ্বণ আদিত সেই গহনাসমূহ পৰিধান কৰে আৰু আমাৰ ৰাজ্যত বসবাস কৰা বা আমাৰ ওচৰে পাঁজৰে বসবাস কৰা মূলতঃ জনগোষ্ঠী কিছুমান হৈছে এহ নেপালী জনগোষ্ঠী ই আৰু বা আদিবাসী চাহ জনজাতি সম্প্ৰদায় এ আৰু মূলতঃ ক'বলৈ গ'লে অসমৰ অসমীয়া সম্প্ৰদায় সাধাৰণতে অসমীয়া সম্প্ৰদায়ৰ সাংস্কৃতিক পোচাপ পোচাক বুলি ক'বলৈ গ'লে এ পুৰুষসকলে মূলতঃ ব্যৱহাৰ কৰে চুৰিয়া আৰু কামিজ আৰু মহিলাসকলে চাদৰ মেখেলা পৰিধান কৰা পৰিলক্ষিত হয় আৰু ঠিক তেনেদৰে নেপালী জনগোষ্ঠীৰ সাংস্কৃতিক পোচাক বুলি ক'বলৈ গ'লে পুৰুষসকলে দৌৰা চোৰোৱাল অক্সকোট ঢাকা টুপি পৰিধান কৰে আৰু মহিলাসকলে লে শাৰী আৰু চ'ল' পৰিধান কৰে ঠিক সেইদৰে আদিবাসীসকলৰ পোচাকৰ যদি থুলমূল বিৱৰণ দিয়া হয় তেনেহ'লে তেওঁলোকে শাৰী আৰু লগত ৰঙা ব্লাউজ পৰিধান কৰা দেখা যায় আৰু পুৰুষসকলে এ অৰ্থাৎ আদিবাদী পুৰুষসকলে কামিজ আৰু চুৰিয়া পৰিধান কৰা পৰিলক্ষিত হয় ঠিক তেনেদৰে পোচাকৰ ক্ষেত্ৰতো সকলোৰে ভিন্নতা দেখা যায় আৰু গহনাৰ ক্ষেত্ৰতো দেখা যায় সাধাৰণতে অসমীয়া সমাজত প্ৰচলিত সাংস্কৃতিক ক্ষেত্ৰত পৰিধান কৰা গহনাসমূহ হৈছে কেৰু মণি থুৰিয়া জোনবিৰি গামখাৰু ইত্যাদি আৰু তেনেদৰেই অঁ নেপালী সম্প্ৰদায়ৰ মহিলাসকলে পৰিধান কৰা সাংস্কৃতিক গহনাসমূহ হৈছে সাংস্কৃতিক গহনাসমূহ প'টে চৰ্কে তিলৰী ই আদি কোৱা হয় আৰু এই গহনাসমূহ বা সাং এই সাংস্কৃতিক পোচাকসমূহৰ মাজৰ ভেদাভেদ যদি পৰিলক্ষিত কৰা হয় সকলো সম্প্ৰদায়ৰে লগত সকলো সম্প্ৰদায়ৰ সাংস্কৃতিক পোচাকসমূহৰ অমিল দেখা অমিল দেখা যায় বা ভিন্নতা পৰিলক্ষিত হয় নেপালী সম্প্ৰদায়ৰ লোকসকলে নেপালী সম্প্ৰদায়ৰ লোক বা লোকসকলে পুৰুষসকলে দৌৰা চোৰোৱাল পৰিধান কৰে আৰু অসমীয়া সম্প্ৰদায়ৰ পুৰুষসকলে সাংস্কৃতিক পোচাক হিচাপত চুৰিয়া আৰু কামিজ পৰিধান কৰে এই ক্ষেত্ৰতো পোচাকৰ পৰিধানৰ ক্ষেত্ৰত বিভিন্ন ভিন্নতা পৰিলক্ষিত হয় আৰু ঠিক সেইদৰে অসমীয়া সম্প্ৰদায়ৰ মহিলাসকলে চাদৰ মেখেলা পৰিধান কৰে আৰু নেপালী সম্প্ৰদায়ৰ মহিলাসকলে শাৰী পৰিধান কৰে আৰু গহনাৰ ক্ষেত্ৰতো বিভিন্ন বিভিন্ন ভেদাভেদ পৰিলক্ষিত হোৱা দেখা যায় এই সমূহেই থুলমূলভাৱে পৰিলক্ষিত হোৱা বা আমাৰ ৰাজ্য বা মোৰ দৃষ্টিত পৰা ভেদাভেদসমূহ বিৱৰণ দিলোঁ